মই ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি বহুত ভাল পাওঁ গতিকে শিক্ষা ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰাটো মোৰ এটা অভিৰুচি বুলিয়েই ক'ব পাৰি এতিয়া দেখা গৈছে যে আগৰ দিনৰ শিক্ষা ব্যৱস্থাৰ লগত বৰ্তমানৰ শিক্ষা ব্যৱস্থাৰ কোনো ধৰণৰ মিল নাই আগৰ সময়চোৱাত শিক্ষা গ্ৰহণ কৰোঁতে প্ৰতিটো ছাত্ৰ ছাত্ৰীয়ে এই শিক্ষামূলক বিষয়ৰ ওপৰত সিহঁতৰ বুজা পৰাখিনিৰ ওপৰত বেছি গুৰুত্ব দিছিল আৰু অভিভাৱকেই হওঁক বা শিক্ষকসকলেই হওঁক নিজৰ ল'ৰা ছোৱালীটোয়েই বা নিজৰ এই ছাত্ৰ ছাত্ৰীয়ে কি ধৰণে শিক্ষাৰ ওপৰত গুৰুত্ব দিছে বা শিক্ষামূলক বিষয়টোৰ ওপৰত কি দৰে বুজি পাইছে যিকোনো এটা বিষয়ক কেনেকৈ বুজা পৰামৰ্ৰশৰ মাজেদি লৈছে সেই কথাটোত গুৰুত্ব দিছিল কিন্তু বৰ্তমান সময়ত চাবলৈ হ'লে প্ৰতিজন অভিভাৱকেই নিজৰ ল'ৰা ছোৱালীটোক শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতা হিচাপে গ্ৰহণ কৰিবলৈ লৈছে প্ৰত্যেকটো প্ৰত্যেকজন অভিভাৱকেই নিজৰ ল'ৰা ছোৱালীটোক প্ৰতিযোগিতামূলক ভাৱে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিছে কিন্তু এনেদৰে যদি প্ৰতিযোগিতামূলকভাৱে ল'ৰা ছোৱালীবোৰক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়ে গতিকে সিহঁতে কেৱল মাত্ৰ কিতাপৰ বিষয় বস্তুতেই ব্যতি থাকিব বাহিৰা বিষয় বস্তু একো জানিবলৈ আগ্ৰহ সিহঁতৰো নহ'ব বা সিহঁতি জানিব নোৱাৰিব গতিকে মোৰ ফালৰ পৰা ক'বলৈ হ'লে শিক্ষা ব্যৱস্থা বুলি কওঁতে শিক্ষা ব্যৱস্থাটোৰ ক্ষেত্ৰত কিমান বুজি পাইছে তাৰ ওপৰত বেছি গুৰুত্ব দিব লাগে শিক্ষাৰ ক্ষেত্ৰত প্ৰতিযোগিতা নকৰি ল'ৰা ছোৱালীবিলাকে বুজা পৰামৰ্শৰ মাজেদি কি দৰে শিক্ষাক আগোৱাই লৈ গৈছে তাৰ ওপৰত গুৰুত্ব দিয়াটো বেছি ভাল গতিকে ক'বলৈ হ'লে শিক্ষাক প্ৰতিযোগিতা হিচাপে নলয় শিক্ষাক যদি বুজাৰ শক্তিৰ মাজেদি আগুৱাবলৈ বিচাৰে তেনেহ'লে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন উজ্জ্বল হ'ব বুলি আশা কৰোঁ